হয় মই যদি আমাৰ শিল্প কলা স সংস্কৃতি আদি অসমৰ বাহিৰত দেখুৱাবলৈ সুযোগ লাভ কৰোঁ তেনেহ'লে মই অসমীয়া সাজপাৰ মেখেলা চাদৰ ৰিহা মূগাৰ মেখেলা আদি দেখুৱাবলৈ যত্ন কৰিম তাৰ উপৰি আমাৰ অসমীয়া মানুহৰ স্বাভিমান গামোচাখন সকলোৰে মাজত পৰিচয় পৰিচয় কৰাই দিবলৈ যথেষ্ট চেষ্টা কৰিম যেনে ধৰণে পাপন দা জুবিন দা আদি সকলোৱে আমাৰ অসমৰ গানসমূহ গীতসমূহ বাহিৰত বিশ্ব দৰবাৰত যেনেদৰে প্ৰদৰ্শন কৰিছে যেনেদৰে আমাৰ অসমৰ বিভিন্ন সংস্কৃতিৰ দিশত বিভিন্ন লোকে